মই ভাল পাওঁ এটা মোৰ মৰমলগা শহাপহু আছে তাক মই খুব ভাল পাওঁ খুব মৰম কৰোঁ আৰু তাক মই সদায় খুব ধুনীয়াকৈ চোৱা চিতা কৰোঁ তাক ধুনীয়াকৈ খাব দিওঁ সেই সি যেতিয়া খাব নিবিচাৰে সি খুব অভিমান কৰে মোৰ শহা পোৱালিটোৱে সি খুব অভিমান কৰে সি কেতিয়াবা খাব নিবিচাৰে খুব মই জোৰ জৱৰদষ্টি খোৱাওঁ তাক খুব ভাল পাওঁ আৰু তাৰ উপৰিও আমাৰ ঘৰত আছে হাঁহ কুকুৰা এজনী খুব মৰমলগা কয়লাৰ আছে তাই তাইৰ নামটো লিলি হয় মই লিলি দিছোঁ তাইক খুব মৰম লাগে তাইক মোৰ আৰু খুব ভাল লাগে যেতিয়া মই শহা পোৱালিটোক মৰম কৰোঁ তাইয়ো তেতিয়া আহি ওচৰতে মোৰ ৰয়হি তাইকো কিবা এটা খাব দিওঁ তেতিয়া তাইয়ো খুব মনতে আনন্দ লাভ কৰে তাই ওচৰৰ পৰা নিজেই তেতিয়া আঁতৰি যায় আৰু আৰু খুব মৰমলগা শহাপোৱালিটো শুই থকা দৃশ্যবোৰ চালে মোৰ মনটো সঁচাই খুব ভাল লাগে আৰু খুব মই মৰমো কৰোঁ তাক আৰু কবলৈ গ'লে ভাল নোপোৱা মই ভাল নাপাওঁ কুকুৰ কাৰণ এবাৰ মোক কুকুৰে কামুৰি থৈছে সেইকাৰণে মই কুকুৰ বৰ ভাল নাপাওঁ বাকী খুব মোৰ অতি মৰমৰে হয় বাকী সকলোবোৰ মোৰ খুব মৰমৰ হয় জীৱ জন্তুবিলাক আৰু মই কুকুৰ খুব ভয় কৰোঁ এদিন কামুৰোতে মানে মই আচৰিতকৈ ভয় খালোঁ সেইকাৰণে কুকুৰ মই খুব বেয়া পাওঁ মানে খুব মানে ভয় লাগে আৰু সেইবাবে মই কুকুৰ কুকুৰ ঘৰত ৰাখিব নিবিচাৰোঁ আচলতে মই আৰু কুকুৰক মই সেইকাৰণে আহিলে মই খুব আহিলেই তাক যা যাবলৈ কওঁ যে তাক কোনোবাই তাক আতঁৰাই দিয়া মোৰ ওচৰৰ পৰা কাৰণ মোৰ খুব ভয় লাগে